ভাৰতৰ শিক্ষা ব্যৱস্থা বৈচিত্ৰময় ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ মিশ্ৰণ ভাৰত এশ পোন্ধৰ ব্যৱস্থা অনুসৰণ কৰে য'ত দছ বছৰৰ স্কুলীয়া শিক্ষা দুই বছৰ জুনিয়ৰ কলেজ আৰু তিনি বছৰৰ স্নাতক অধ্যয়ন কিন্তু ৰাজ্যসমূহৰ মাজত পাঠ্যক্ৰম আৰু মানদণ্ডৰ তাৰতম্য দেখা যায় আন দেশৰ তুলনাত ভাৰতে আন্তঃগাঁথনি শিক্ষা প্ৰশিক্ষণ আধুনিক প্ৰয়োজনৰ লগত পাঠ্যক্ৰমৰ প্ৰাসাংগিকতা আৰু বিশেষকৈ গ্ৰাম্য অঞ্চলৰ গুণগত শিক্ষাৰ সুবিধা আদিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰপাছত সমালোচনা মতক চিন্তা আৰু সৃষ্টিশীলতাৰ পৰিৱৰ্তে মুখস্থ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো আন এটা চিন্তাৰ বিষয় উন্নতিৰ ভিতৰত শিক্ষক প্ৰশিক্ষণ আৰু সমৰ্থন বৃদ্ধি কৰা বাস্তৱ জগতৰ প্ৰত্যাহ্বানৰ সৈতে অধিক প্ৰসংগিকতা হ'বলৈ পাঠ্যক্ৰম উন্নতি কৰা বিশেষকৈ গ্ৰাম্য আৰু প্ৰাণজতীয় সম্প্ৰদায় গুণগত শিক্ষাৰ সুবিধা বৃদ্ধি কৰা আৰু বৃত্তিমূলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশক সামৰি লোৱা শিক্ষকৰ অধিক সামগ্ৰিক বৃদ্ধাৰ বৃদ্ধিৰ প্ৰয়াস আদি অন্তৰ্ভুক্ত কৰা হ'ব ইয়াৰ উপৰিও প্ৰযুক্তি সংক্ৰম শিক্ষণ আৰু মূল্যায়ন পদ্ধতিৰ বিনিয়োগে কিছুমান ব্যৱস্থাগত প্ৰত্যাহ্বান সৈতে মোকাবিলা কৰাৰ সহায় কৰিব পাৰে ধন্যবাদ